বাৰ্ষিক মেলা মানে আমাৰ বছৰত এবাৰকৈ অনুষ্ঠিত হয় যেনে ধৰক স্কুল খেল ধেমালি বিহু সন্মিলন আৰু আৰু ধৰক স্কুল বিহু মেলা ধৰক আগতে আমি নিজেই পাতোঁ চাবলৈ যাওঁ আৰু বিহুৰ ধৰে তিনি দিনা গৈ বা মেলা পাতে তিনি দিনত হুঁচৰি টকা বিহু জেং বিহু মৌকুঁৱৰী বিহুকুঁৱৰী তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী হয় আৰু মানে আৰু অ ধৰক স্কুল খেল ধেমালিত আমি দৌৰোঁ কুকৰা যুঁজ দিওঁ হেৰি অভিনয় কৰোঁ একক অভিনয় কৰোঁ

আৰু ধৰক গান গাওঁ এনেকৈ ধৰক বিভিন্ন ধৰণৰ ভেকশ্যন প্ৰতিযোগীতা দিব দিওঁ স্কুল খেল ধেমালি বহাগ বিহু বিহু মালাটো আমি ধৰি লওক হুঁচৰি দিওঁ আৰু আৰু তেনেকৈ বিভিন্ন ধৰণৰ খেলা ধূলা বিহু নাচ গান আদিবোৰ আমি তাত যোগদান কৰোঁ